আমি সাঁতোৰৰ হিচাপে প্ৰতিযোগিতামূলকভাৱে বৰকৈ প্ৰশিক্ষণ লোৱা নাছিলোঁ আমি সৰুৰ পৰাই পানীত খেলা মানুহ পানীৰ লগতে আমি জড়িত আছিলোঁ নৈ পুখুৰী খাল বিল আদিকে আদিত আমি সাঁতোৰ শিকা সাঁতুৰিছিলোঁ লগৰ সমান সমনীয়াৰ লগত পুখুৰীত সাঁতুৰিছিলোঁ নদীত সাঁতুৰিছিলোঁ বিলবিলাকত সাঁতুৰিছিলোঁ এইদৰে সৰুৰে পৰাই আমি শিকা তেনেধৰণৰ আমাৰ প্ৰশিক্ষণ নাছিলে তথাপিতো সময়ত আমি কিছুমান ঠাইত কম্পিটিশ্যনৰ হিচাপে আমি সৰু সুৰা কিছুমান কম্পিটিশ্যনো খেলিছিলোঁ যেনে ধৰি লওক আমি আৰ্মিৰ জীৱনত কিছুদিন কটাইছিলোঁ তাতো আমি সেই সাঁতোৰৰ প্ৰতিযোগিতা হিচাপে পুখুৰী এই ছুইমিং পুলত সাঁতোৰা এটা অভ্যাস আহিছিলে সাঁতোৰ হিচাপে আমি সিমান বেছি সময়লৈ বা তেনেকুৱা ধৰণৰ প্ৰশিক্ষক লৈ পিনে আমি সাঁতোৰা নাছিলোঁ আমি কম্পিটিশ্যন হিচাপে মুঠতে পুখুৰীৰ সাঁতুৰি পাৰ হৈ যোৱা বা এই কিছুমান আমি ওপৰৰ পৰা জপিওৱা কিমান হাইটৰ পৰা জপিওৱা এনেকুৱা কিছুমান আমি এই কম্পিটিশ্যনো হিচাপে নহ'লেও আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত হিচাপে আমি কৰিছিলোঁ আমি আগতে গাঁওবিলাকত আমি গছৰ ডালৰ পৰা জপিয়াই দিওঁ ক'ৰবাত দলঙৰ পৰা আমি নৈলৈ জপিয়াই দিওঁ তেনেকুৱাবিলাক আমি সাঁতোৰৰ লগত আমি হেৰি আছিলোঁ আৰু লগৰ সমনীয়াৰ লগতে বেছিকৈ আমি সাঁতুৰিছিলোঁ এই পুখুৰীত নতুন নতুন পুখুৰীবিলাকত দিনটো আমি সাঁতোৰো দিনটো সাঁতুৰি সাঁতুৰি চকু ৰঙা কৰি দিছিলোঁ তেনেকুৱা ধৰণে আমাৰ সাঁতোৰাৰ এটা হেবি এয়া অভ্যাস আছিলে কিন্তু কম্পিটিটৰ হিচাপে আমি তেনে কম্পিটিটৰ হিচাপে আমি তেনেকৈ যোৱা নাই আৰু তেনেকুৱা ধৰণৰ আমি প্ৰশিক্ষক লৈ পিনে আমি সাঁতুৰাৰ সেইটো কম্পিটিশ্যন আমি খেলা নাই নিজৰ দেহাটোৰ কাৰণে বা নিজেই সময় পাছ কৰিবৰ কাৰণে লগৰ সমনীয়াৰ লগত ধেমালি কৰিবৰ কাৰণে সাঁতুৰা খেলিছিলোঁ বা এনেই কেতিয়াবা পুখুৰীত ফুটবল এটা পেলাই লৈ পিনে আমি সেইটোও এনেই ইটোৱে সিটোক মানে কঁআ কয়ি খেলিছিলোঁ এনেকুৱাবিলাকেই কৰিছিলোঁ কিন্তু আমাৰ বৰ চৰকাৰৰ যিবিলাক কম্পিটিশ্যনৰ লগত আমি বৰকৈ জড়িত হৈ আমি নাপালোঁ